অ বিহু পালেহিয়ে নহয় পিঠা পিঠা চিঠা বনাইছানে কি অ

অ

অ হেৰি ময়ো বনালোঁ বাৰু হেৰি মই শিকাই দিম বাৰু তুমি এদিন আহিবা সময় লৈ

অ অ বাৰু মই হেৰি তোমাক শিকাই দিম তুমি হেৰি আমাৰ ঘৰলৈ আহিবা এদিন অকণমান বেছি সময় লৈ তেতিয়া মই কেনেকৈ অ তেতিয়া শিকি ল'লে ভালকৈ পাৰিবা অ এতিয়া হেৰি অ আহিবা তেতিয়া মই শিকাই দিম বাৰু

হ'ব তেতিয়া অ অ হ'ব তেতিয়া অ অ